হেৰি গম পাইছেনে অঁ ভাইটিক মানে বাৰ্থডে'ত বহুতদিনৰ পৰা ভাবি আছিলোঁ তাৰ স্কুল বেগ এটা মানে ভাল এটা নাছিলে তাক স্কুল বেগ এটা গিফ্ট দিম বুলি ভাবি আছিলোঁ গিফ্ট দিম বুলি ভাবিছিলোঁ সেইকাৰণে মই পৰহি তিনিচুকীয়াৰ খৈতান মাৰ্কেটত গ'লোঁ আৰু মানে যোনটো বৰুৱা ষ্ট'ৰ বুলি আছে মানে বহুত ভাল প্ৰডাক্ট বস্তু বিকে তাত তাত গৈছিলোঁ তাত যোৱা পিছত এটা বেগ চালোঁ বেগটো মানে কুৱালিটিটো ইমান ভাল তাত মানে এডাল চেইন আছে চেইনডালৰ ভিতৰতে মানে দুটা দুটা হেৰি আছে ষ্টেপ আছে মানে এটাত বহী থব পাৰে এটা কিতাপ থ'ব পাৰে আকৌ তাত টিফিন বক্স নিবলৈ আকৌ এক্সট্ৰাকৈ দিয়ে আকৌ আপোনাৰ পানীৰ বটল দিবলৈ এক্সট্ৰাকৈ দিয়ে বহুত ভাল আছিলে দেই কুৱালিটিটো আপুনি ল'বগৈচোন চাবগৈচোন আৰু মানে তাত মানে বেগটো যিমানে কিতাপ নিয়ে মানে ফুলি নেথাকে বহুত ভাল আৰু আৰু এফালে সেইদিনা পৰহি বৰষুণ দিছিলে মানে ইমানে ধাৰাষাৰ বৰষুণ দিলে মানে ভাইটি গোটেই একদম বৰষুণত তিতি বুৰি খতম আৰু লাষ্টত কিন্তু বেগটো যে একো নহ'ল দেই বহুত মানে ভাল অছিলে আৰু ৱাটাৰপ্ৰুফ আছিলে বেগটো মই বহুত ভাল মানে ভাবিছোঁ দেই বেগটো মানে আৰু পিছত যদি কেনেবাকৈ যদি আৰু বেগ যদি প্ৰয়োজনো হয় সেই তাৰ পৰাই আনিমগৈ দেই বহুত ভাল মানে বেগখিনি আপুনিও ল'বহিচোন মানে দামটো অকণমান প্ৰথমে দাম নিচিনা ভাবিছিলোঁ কিন্তু যেতিয়া গৈছোঁ মানে চাইছো অঁ বহুত ভাল দেখোন বেগটো দামটোও পোছাইছে একো প্ৰব্লেমো নাই বেগটো মানে বেলেগ বেগবিলাক অকণমান ল'লে কিতাপ বেছি ল'লে মানে ৰছীটো চিলাইটো খুলি যায় কিন্তু এই বেগটো চাইছোঁ না ৰছী খোলে না কিবা খোলে বহুত ভাল দেই তুমি যদি ল'বা নহয় এইটো বেগে ল'বাগৈ দেই ভাল বহুত ভাল